মই প্ৰথমতে ড্ৰাইভিং স্কুলত ড্ৰাইভাৰৰ প্ৰশিক্ষণ লৈছিলোঁ প্ৰশিক্ষণ লৈ আহি নিজে এখন গাড়ী ল'লোঁ গাড়ী লৈ ধুনীয়াকৈ দূৰ দূৰণিলৈ ওলাই যাওঁ কাৰোবাৰ ভাড়া পালে ভাড়াত যাওঁ বিয়া সবাহ নানা সামাজিক কামত ভাড়া মাৰি দূৰ দূৰণিৰপৰা আহোঁ সেই পইচাৰে মই ঘৰখন ধুনীয়া ইনকম কৰি চলাই আছো ধুনীয়াকৈ ঘৰৰ মানুহক খোৱাই আছো আৰু কেতিয়াবা কাৰোবাৰ বিপদ আপদ হ'লে গাড়ীখন লৈ দূৰ দূৰণিৰপৰা সকলো মানুহক অনা নিয়া কৰোঁ কাৰো যাতে বিপদ নহওক আৰু গাঁৱতে কাৰোবাৰ যদি বিয়া ভাড়া পাওঁ সেইটো মাৰোঁ কোনোবাই আকৌ ড্ৰাইভাৰ হিচাপে লৈ যায় সেইভাগেও মই যাওঁ চব কৰি মই সেইভাগেই ধুনীয়াকৈ চলাই আছো ঘৰৰ সমস্ত কাম কৰোঁ তাৰ বাহিৰেও গাড়ীখনৰ ওপৰত মোৰ ফেমিলি উঠি যায় ফুৰাওঁ কাৰোবাৰ হস্পিটেল ডিউটি কাৰোবাৰ ভাড়া সেইবিলাকেই